হেল্ল' কেব চাৰ্ভিছ অ' আমাক গাড়ী এখন লাগিছিল ভাল গাড়ী এখন য'ত নেকি ভাল মানে চলাওঁতে আৰাম পাওঁ আৰু তেনেকুৱা ধৰণৰ মানে ছিকিয়ৰ আৰু তেনেকুৱা এখন গাড়ী লাগিছিল আমি চাৰিদিনমানৰ কাৰণে বাহিৰত যাম যাতে আমাৰ ৰাস্তা পদূলিত কোনো অসুবিধা নহয় চব চেক আপ কৰি আমাক দিব লাগিব আৰু হেৰি ঘন্টাত কিমানকৈ ল'ব সেইটো জনাবচোন আমি যাতে গোটেইখিনি চাৰ্ভিছ পাব লাগিব এছি ছেছি আছেনে নাই সেইটোও কওক আধা ৰাস্তাতে গৈ আকৈ বেয়া চেয়া হৈ যাব নেকি নহয়তো ঠিক আছে আমি কেইদিনমানৰ কাৰণে যাম আৰু আমি আপোনাক যিখিনি লাগে গোটেইখিনি দি দিম খালী ঘন্টাত কিমানকৈ ল'ব সেইটো আমাক জনাব